হয় জনাব মই ই কাৰ্টৰ পৰা কৈ আছোঁ হয় হয় ঘূৰাব লাগে মানে আপুনি তাতেই কৰিব লাগিব কামটো তাৰমানে মোবাইলতে কৰিব লাগিব মই খালি ৰিচিভহে কৰিম আপুনি এনেই পেণ্টটোৰ টেগ বা সকলোখিনি ঠিকে আছে নহয় ফাটা ফুটা অৱস্থাতটো নাই হয় হয় হয় হয় মই গম পাইছোঁ বাৰু মই আহিম মই অহাকালি আহিম বাৰু এতিয়া মোৰ একদম সময় নহ'ব গতিকে মই অহাকালি আহিম আপুনি ভালদৰে পেকিং কৰি ৰাখি তাৰপিছত ৰিটাৰ্ণিং যিখিনি প্ৰচেছ আছে সেইখিনি কমপ্লিট কৰিছেনে মানে মোবাইলত যিখিনি সুবিধা থাকে সেইখিনি কৰিছেনে আপুনি হয় হয় হয় হয় বাকী আপুনি ফটো তুলি পেলাই একদম ধুনীয়াকে চব কৰিছে আৰু ন হয় হয় অঁ ঠিক আছে হ'ব বাৰু একো কথা নাই মই হয় হয় হয় সাতদিনে সময় দিয়ে বাৰু মই অহাকালি আহিম মই দহটা মান বজাত আহিম আপুনি ৰাস্তালৈ ওলাই আহিব মই প্ৰপাৰ এড্ৰেছটো বাৰু মই ইয়াৰ পৰা লৈ ল'ম হয় হয় ঠিক আছে হয় ধন্যবাদ